বিদ্যুতৰ পৰা হোৱা কিছুমান বিপদৰ বিষয় হৈছে আমি কেতিয়াও যিডখৰ জাগাত বিদ্যুৎ আহি থাকে সেইডখৰ জাগাত পানী থ'ব নালাগে আৰু আমি কিছুমান বিদ্যুতৰ যোগেদি পানী গৰম কৰোঁ সেই পানী গৰম কৰা হেণ্ডেলডাল কেতিয়াও ছুইচটো দি থ'ব নালাগে কাৰণ যদি ছুইচটো দি থওঁ অকস্মাত যদি কাৰেণটো অহা যোৱা হয় আমি সেইটোৰ পৰা বিপদত পৰিব পাৰোঁ বিদ্যুতৰ প্ৰতি আমি বহুতো সাৱধান হ'ব লাগে সৰু ল'ৰা ছ ল'ৰা ছোৱালী থকা ঘৰত মানুহে কেতিয়াও বিদ্যুৎ পৰিবাহী যিবিলাক ৱায়াৰ থাকে তাঁৰ থাকে সেইবিলাক তেওঁলোকৰ সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰত থ'ব লাগে আৰু বিদ্যুৎ পৰিবাহী হৈ থকা ঠাইডখৰ আমি নিৰাপদে থ'ব লাগিব যাতে সেইডখৰ ঠাই বিপদ মুক্ত হয়

সেই সেনেকুৱা বিদ্যুৎ পৰিবাহী হৈ থকা যি যেনেকৈ টি ভি হওক টেলিভিশ্বন বা আমাৰ ফ্ৰিজ হওক ৱাশ্বিং মেচিন হওক অন্য কিছুমান যিবিলাক আমি বিদ্যুতৰ দ্বাৰা ব্যৱহাৰ কৰোঁ সেইবিলাক আমি সদায় ছুইচটো আমি যিটো তেওঁ তাৰ অফ অ'নৰ বটমটো থাকে সেইটো আমি প্ৰায় অফ কৰি থোৱাটোৱে উচিত কাৰণ সৰু ল'ৰা ছোৱালী থাকিলে তেওঁ সেই সৰু ল'ৰা ছোৱালীয়ে এই ইমানটো হেৰিটো বুজি নাপায় তেওঁলোকে যে ফ্ৰিজত কাৰেণ্ট আহি আছে বা ৱাশ্বিং মেচিনত কাৰেণ্ট আহিছে তেওঁলোক সেই ল'ৰা ছোৱালীয়ে কেতিয়াবা হেৰিয়াত চুই দিব পাৰে বা যিটো আমাৰ ফ্ৰিজৰ পিছফালে তাঁৰকেইডাল থাকে সেইটোত যদি সৰু ল'ৰা ছোৱালী চুই দিয়ে তেতিয়া তাত বিদ্যুৎ তাত পৰিবাহী হৈ থাকে চুই দিয়াৰ লগে লগে আমি সেইটোত বিপদৰ সন্মুখীন হ'ব পাৰোঁ সেইবাবে সেইবিলাকৰ পৰা বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি সেইবিলাক সদায় চকু অঁ চকু দিব লাগিব যাতে সেইবিলাক সদায় ঠিক হৈ আছে আৰু আমাৰ যিবিলাক পৰিবাহী তাঁৰ থাকে সেইবিলাকো আমি সময়ে সময়ে চেক কৰি থাকিব লাগে কাৰণ যদি আমি সেইবিলাক সময়ে সময়ে চেক কৰি নাথাকোঁ তেতিয়া কিজানিবা ক'ৰবাত সেইটো বস্তু এই তাঁৰডাল এৰিও থাকিব পাৰে আমি নজনাকৈ সেইডখৰ চুয়ো দিব পাৰোঁ সেইকাৰণে সেইবিলাক আমি সময়তে চেক কৰি থকাটো ভাল